মই মিনট্ৰাত এটা কুৰ্টি অৰ্ডাৰ দিছিলোঁ যিধৰণে কুৰ্টিটো দেখি অৰ্ডাৰ দিছিলোঁ তেনেদৰে কুৰ্টিটো অহা নাই বহুত বেয়া কাপোৰটো আহিছে আৰু কালাৰটো ছেইঞ্জো আহিছে